হাঁহ কুকুৰা খাবলৈ মৰাৰ বিভিন্ন পদ্ধতি হৈছে কিছুমানে ডিঙি পকাই মাৰে কিছুমানে দাৰ গাদিৰে মাৰে মানে কিছুমানে হাতৰ গাদিৰে মাৰে মানে কি কুকুৰা হাঁহ কুকুৰা আলহী আহিলে ঘৰত আলহী আহিলে বা কিবাকিবি বিহুৰ পৰম্পৰা হ'লে মানুহে খাবলৈ লয় ঠিক তেনেকৈ মাৰ সেইটো সেই সেই সেই হিচাপে হাঁহ কুকুৰা মাৰিবলগীয়া হয় হাঁহ কুকুৰা মৰাৰ পদ্ধতি হৈছে সেয়াই ইয়াৰ আঁৰত থকা নৈতিক বিবেচনাৰ বিষয়ে হৈছে হাঁহ কুকুৰা মানুহে প্ৰত্যেক সময়ত খাব নিবিচাৰে হাঁহ কুকুৰা মানে আলহী এযোৰা আহিলে বা কাৰোবাক খাবলৈ মন গ'ল তেনেকৈহে হাঁহ এটা বা কুকুৰা এটা খাবলৈ বিচাৰে বা মাৰিব বিচাৰে আৰু সকলো মানুহে হাঁহ কুকুৰা মৰা পদ্ধতি নাজানে তো হাঁহ কুকুৰা মৰাৰ পদ্ধতিও আছে কিছুমানে বোলে হাঁহ কুকুৰাখিনি মই মাৰি দিওঁ তেতিয়া পথাৰত বোলে কিছুমানৰ হাঁহ কুকুৰা বোলে এই ধানকে খাইছে বা বাৰীত কিবা কাৰোবাৰ ঘৰৰ অনিষ্ট কৰিছোঁ কিছুমানে তেনেকৈ হাঁহ কুকুৰা মাৰোঁ বুলি ক'লে মানে ফুৰাদান দৰব দি তেনেকৈও মাৰি দিয়ে মৰাৰ পদ্ধতি বহুত আছে মানে খঙত মাৰিলে তেনেকৈ মাৰে বেয়া বেয়াটো ভাবি পিনি মাৰিলে তেনেকৈ মাৰে ঘৰত খাওঁ বুলি ভাবিলে ঘৰত মানুহে ভালদৰে মাৰে বা তেনেকৈ কৰিয়ে মায় নামাৰিলেও নহয় নকৰিলেও নহয় নাখালেও নহয় তেনেকুৱা নিচিনা হয় সেইকাৰণে মানুহে কৰিবলৈ বাধ্য হয় কিছুমান মানুহে কয় যে এই ঘৰৰ হাঁহটোহে খাবলৈ ভাল লাগে কিছুমান মানুহে কয় যে এই কুকুৰাটোহে খাবলৈ ভাল লাগে তেনেকৈ মানুহ বাধ্য হৈ যায় যে হাঁহ এটা বা কুকুৰা এটা মাৰিবলৈ নহ'লে মানুহে যোন মানুহে নিজে ঘৰত হাঁহ কুকুৰা পোহে সেই মানুহে পটককৈ হাঁহটো বা কুকুৰাটো মাৰিব নিবিচাৰে কাৰণ নিজে পোহা মানুহৰ বস্তুটোৰ প্ৰতি মৰম চেনেহ থাকে কিন্তু যেতিয়া নেকি ঘৰত আলহী এযোৰা আহি যায় গাঁৱৰ মানুহৰ ঘৰততো বিশেষকৈ হাঁহ কুকুৰাই পোহা হয় প্ৰত্যেক গাঁৱৰ মানুহেই প্ৰত্যেক গাঁৱৰ মহিলাইটো খুব কম মানুহে নোপোহে তো প্ৰায়ভাগ মানুহে ঘৰতে হাঁহ কুকুৰা পোহে হাঁহ কুকুৰা পুহি কিনে মানুহে বহুত লাভৱানো হয় উন্নতি কৰে কণী বুলি খাবলৈ পায় মাংস বুলি খাবলৈ পায় কণী বিকিলেও দুটকা পায় মাংস হাঁহ কুকুৰাকেইটা বিকিলেও মাংস পইচাকেইটকা পায় বা ঘৰত এতিয়া গাঁৱলীয়া মানুহৰ ঘৰত কি হয় কোনোবা আলহী এযোৰা আহিলে মানে পটককৈ দোকানত গৈ বস্তু এটা কিনি আনিব নোৱাৰে সেইটো কাৰণে ঘৰৰে হাঁহ এটা বা কুকুৰা এটা মাৰিবলৈ বাধ্য হয় আৰু কিছুমানে কয় যে মই ঘৰৰ কুকুৰাহে খাম বা হাঁহে খাম অঁ তেনেকৈ কয় সেইটো কাৰণে মানুহে ঘৰৰে হাঁহ এটা বা কুকুৰা এটা মাৰিবলৈ বাধ্য হৈ যায় আৰু মৰা পদ্ধতি হ'ল কিছুমানে ডিঙি পকাই মাৰে কিছুমানে দাৰ গাদিৰে মাৰে আৰু বহুত পদ্ধতি থাকে মানে ডিঙিটোত ধৰি কিছুমানে ওলমাই থয় তেনেকৈ তেনেকৈ কৰি কিনে কৰে কিন্তু কৰিব মন নগ'লেও উপায় নাই আৰু বাধ্যত পৰি কৰিবলগীয়া হয় নকৰিলেও নহয় বা হাঁহটো পটককৈ নমৰিব বা আধা মৰা হ'ব আধা মৰা হ'লে আকৌ কৰিবলগীয়া হয় আকৌ ডিঙি টিপিলে ডিঙি টিপা হয় বা গ দাৰ গাদিৰে মাৰিলে গাদিৰে মাৰা হয় লাহেকৈ মাৰিলে মৰা চান্সটো নাথাকেই জোৰকৈ মাৰিবলগীয়া হয় সেয়া তাকে এতিয়া হাঁহটো তেনেকৈ মাৰিবলগীয়া কুকুৰাটো কুকুৰাটোও তেনেকৈ মাৰিবলগীয়া হয় মাৰিলেও নহয় বোলে নিচিনা সেইটো কাৰণে হাঁহ কুকুৰাকেইটা তেনেকৈ মাৰি টঙনিয়াই হ'লেও মাৰিবলগীয়া হয় বা খাবলগীয়া হয় নাখালেও নহয় নকৰিলেও নহয় নামাৰিলেও নহয় এয়া এতিয়া হাঁহ বা কুকুৰা যেতিয়া নেকি সৰুৰৰপৰা পোৱালি কণী উমনি দিয়াৰপৰা পোৱালি হয় পোৱালিৰপৰা ডাঙৰ হয় ডাঙৰ হৈ পিনে যেতিয়া নেকি হাঁহখিনি চোতালত চৰি থাকে দেখিবলৈ ভাল লাগে খাবলৈ মন নাযায় বা বিকিবলৈ মন নাযায় মানুহৰ এনেকুৱা এটা পৰিস্থিতি আহি যায় কেতিয়াবা হাঁহ এটাই বিক্ৰী কৰিবলগীয়া হৈছে বা কণী এটাই বিক্ৰী কৰিবলগীয়া হৈছে বা কুকুৰা এটা বিকিবলগীয়া হৈছে বা কণী এটা বিকিবলগীয়া হৈছে বা খাবলগীয়া হৈছে মানুহ মানে এনেকুৱা এটা পৰিস্থিতি পৰি যায় হাঁহ কুকুৰা খাবলৈ মাৰিবলগীয়া হয় আৰু মতা মানুহে মাৰিলে তো ভালকৈ পদ্ধতিসমূহ ধুনীয়াকৈ কৰিয়ে মাৰে বা মাইকী মানুহে কেতিয়াবা মাৰিবলগীয়া হয় হৈছে বাধ্যত পৰি তো উপায় নহ'লে মানে সেই মাইকী মানুহে মাৰিবলৈ হ'লে মানে ডিঙিটোত ধৰি ওলমাই থ'বলগীয়া হয় নহ'লে ডিঙিটোত ধৰি কিছুমানে পকাই দিয়ে বা পাখি টনাকেইটাত ধৰি হাতৰ গাদিৰেই টঙনিয়াই দিবলগীয়া হয় বা দাৰ গাদিৰেই টঙনিয়াই দিবলগীয়া হয় আকৌ পেলাই দিবলগীয়া হয় তেতিয়া তেনেকৈয়ে মানে ডিঙিটোত তেনেকৈ তেনেকৈ হাঁহৰ পদ্ধতিত হাঁহ বা কেতিয়াবা মুখখনত সোপা দি ডিঙিটোত ধৰি হাতৰ বা পাখি টনাকেইটা চেপা মাৰি তেনেকৈও বহুতে মাৰে হাঁহ কুকুৰা মৰাৰ পদ্ধতিবোৰ তেনেকৈয়ে মৰা দেখিছোঁ তেনেকৈয়ে মাৰে বুলিয়েই জানো সেই সেয়াই হাঁহ কুকুৰা মৰা বিষয়ে পদ্ধতি বুলি ভাবোঁ